হয় মই স্কুল পঢ়ি থকা সময়ৰপৰাই পুথি পুথিভঁৰালৰপৰা মই কিতাপ আনি পঢ়ি পাইছোঁ পুথিভঁৰালৰপৰা ইমান ধুনীয়া ধুনীয়া পুথিভঁৰালত ইমান ধুনীয়া ধুনীয়া কিতাপ থাকে যে পঢ়িয়েই ভাল লাগে মই বহুত খিনি কিতাপেই মই স্কুল পঢ়ি থকাৰ সময়ত বহুতখিনি কিতাপেই আনি পঢ়িলোঁ ধৰক খুব ভাল লাগিলে পঢ়ি উপন্যাস হওক সাধুকথা হওক সেইখিনি আনি পঢ়িছোঁ মই খুব ভাল লাগিলে মই উপন্যাস পঢ়ি খুব ভালপাওঁ আৰু সাধু কথাও পঢ়ি খুব ভালপাওঁ আৰু এনেকৈ এনেই ধৰণৰ বেলেগ বাহিৰা কিতাপো আছে সেইবিলাক সেইখিনি কিতাপো পঢ়ি মই খুব ভালপাওঁ যেতিয়া স্কুল পঢ়ি থকা সময়ত মই পুথিভঁৰালৰপৰা উপন্যাস আনি পঢ়িছিলোঁ খুব ভাল লাগিলে মোৰ বহুতখিনি উপন্যাস আছে বহুত ধৰণৰ উপন্যাস আছে উপন্যাস আনি পঢ়িছিলোঁ সাধুকথা সাধুকথা কিতাপ আনি পঢ়িছিলোঁ ভাল লাগিলে আৰু আৰু এনেধৰণে এনেকুৱা ধৰণে ভাল হয় যে ল'ৰা ছোৱালীৰ কাৰণে পুথিভঁৰালৰপৰা কিতাপ আনি পঢ়া সুবিধা থাকে বা আজৰি সময়ত স্কুলত থাকিলে আজৰি সময়ত বা ক্লাছ নথকাৰ সময়ত সেইখিনি সময়ত লাইব্ৰেৰীত সোমাই কিতাপ পঢ়ি থাকিব পাৰি বহুতো জ্ঞান পাব পাৰি ভাল ভাল জ্ঞান পাব পাৰি সাধুকথাবোৰৰ কিতাপ আছে বা বাহিৰা কিতাপ আছে এনেকুৱা ধৰণৰ বহুত কিতাপ আছে লাইব্ৰেৰীত সোমাই পঢ়ি পঢ়িব পাৰি যেতিয়া আমি স্কুল পঢ়ি আছিলোঁ তেতিয়া আজৰি সময়ত ক্লাছ নথকাৰ সময়ত সেইখিনি সময়ত গৈ লাইব্ৰেৰীত লাইব্ৰেৰীত সোমাই পঢ়িছিলোঁ আৰু ভাল লাগে পঢ়ি পেলাই থাকি নিজান সকলোখিনি ল'ৰা ছোৱালীয়েও তাত গৈ পঢ়ে মই এনেই উপন্যাস পঢ়িছিলোঁ আৰু সাধুকথা পঢ়িছিলোঁ খুব ভাল লাগে পঢ়ি মানে এনেকুৱা ধৰণৰ জ্ঞানো পায় পুথিভঁৰালৰ পতা পৰা ল'ৰা ছোৱালী এতিয়া কিনিব নোৱাৰা কিনি কাৰোবাৰ পইচা নথকাখিনি কিনিব নোৱাৰা কিতাপ কিনি আনিব নোৱাৰা দুখত পঢ়িব নোৱাৰে এতিয়া পুথিভঁৰাললৈ গ'লে পঢ়িব পাৰি বিচাৰিলেও যি কিতাপ পঢ়িব মন গ'লেও সেইখন কিতাপ লৈ পঢ়িব পাৰি বা স্কুলৰ কিতাপেই হওক সেই পুথিভঁৰালৰপৰা লৈ পঢ়িব পাৰি এনেকৈ পুথিভঁৰালৰ এনেই প্ৰয়োজন এনে এনেকৈ প্ৰয়োজন হয় পুথিভঁৰালৰ ল'ৰা ছোৱালীৰ বাবে এনেকুৱা পুথিভঁলাৰপৰা কিতাপ আনি পঢ়াটো বৰ প্ৰয়োজনীয় বহুতো জ্ঞান পোৱা যায় আৰু ভাল ভাল কথা শিকিব পৰা যায় এনে এনেদৰে প্ৰয়োজনীয়তা হয় পুথিভঁৰালৰ এনেদৰে প্ৰয়োজনীয়তা হয় ভাল ভাল কিতাপ পঢ়িব পৰা যায় সাধুকথা বা উপন্যাস আদি পঢ়াত পঢ়িলে বহুতখিনি জ্ঞান পোৱা যায় আমি যেতিয়া স্কুল পঢ়ি আছিলোঁ তেতিয়া সেই সময়ত পঢ়ি থকা সময়ত আজৰি থকা আজৰি হোৱা সময়খিনিত আমি উপন্যাস সাধুকথা এনেই বাহিৰা কিতাপো পঢ়িলোঁ খুব ভাল লাগে পঢ়ি পেলাই বহুতখিনি জ্ঞান পোৱা যায় ভালো লাগে পঢ়ি এনেকৈয়ে পুথিভঁৰালৰপৰা কিতাপ আনি পঢ়াটো খুব প্ৰয়োজনীয় বুলি ভাবোঁ